হেল্ল' নমস্কাৰ দাদা অঁ দাদা মানে মোৰ তেজপুৰৰপৰা গুৱাহাটী যাব লগা গাড়ী এখন লাগিছিল অঁ ছুইফ্ট ডিজায়াৰ হ'লেই হ'ব অঁ মানে হেৰি কেই তাৰিখে যাব পাৰিব আপুনি মোৰ বাৰ তাৰিখে আবেলিমানত মানে মই যাম অঁ ঠিক আছে তেনেহ'লে আপোনাৰখনতে যাম দিয়ক অঁ অঁ ঠিক আছে মই ফোন কৰিম আপোনাক অঁ অঁ ধন্যবাদ